মোৰ ভাল লগা অসমীয়া ফকৰা যোযনা বা জতুৱা ঠাচটো মানে হৈছে হেৰি অভ্যাসৰ নৰ কৰ্ণপঠে কৰে শৰ ইয়াৰ অৰ্থ মানে এইটোয়ে যে যিকোনো কাম এটা মানে যদি বহুত টান কামো হয় তেতিয়া যদি আমি লাগি থাকোঁ মানে একেৰাহে অভ্যাস যদি কৰি থাকোঁ তেতিয়া বহুত টান কামটোও আমাৰ সহজ হৈ পৰে মানে কৰিব পাৰিম